আৰু অকলে পচন্দ কৰোঁ কাৰণ আপোনাৰ লগত কিছুমান লগ নাথাকে কিছুমান মানুহৰ যেনে মোৰ মোৰ লগ নাই মই অকলে যাওঁ অকলে বাইক লওঁ অকলে তেল ভৰাওঁ অকলে গুচি যাওঁ আপুনি হেডফোন লগাব বিন্দাছ দুফালে দুডাল হেডফোন লগাব আপুনি অকলে গৈ চাব কি ধুনীয়া লাগে গৈয়ো ভাল লাগে আৰু আপুনি বাইক ৰাইডিঙত গ'লে আপুনি নানা অচিনাকি মানুহ লগ পাব ভাল লাগে অচিনাকি মানুহৰ লগত বহুতো কথা ওলাই গৈ ভাল লাগে কথা পাতি পাতি ইজনে ইজনৰ লগত কথা পাতি পাতি গৈ ভাল লাগে আপোনালোকৰ আৰোহীক লগ কৰিছোঁ সৰ্বশ্ৰেষ্ঠ উপায় মানে উপায়নো কি আপোনালোকে তেহেঁতৰপৰা কিছুমান সহায় বিচাৰিলে সেইজনে সহায় কৰিলে আপোনাক সহায় বিচাৰিলে আপুনি সহায় কৰিলে তেনেকৈয়ে সহায় সহযোগিতাৰ মাজতে আপোনালোকে যাব লাগিব বাইক বাইকৰ লগত বাইকখন আপুনি নিবলৈ হ'লে আপুনি কি কৰি লাগিব ফাৰ্ষ্ট ম'বিল দিব লাগিব ভালকৈ ম'বিলটো লাগিব আৰু আপুনি তাৰপিছত তেলটোতো টেংকি ফুল কৰি ভৰাব লাগিব টেংকিটো ধুনীয়াকৈ ভৰাই মেলি আপুনি তাৰপিছত যাব পাৰিব বা যদি বেলেগত যায় আপুনি অকলে যায় বা লগৰ লগতে যায় তেতিয়া আপোনালোকে গৈ ভাল পাব মই মইতো এককভাৱেই গৈ ভাল পাওঁ মইতো অকলেই যাওঁ অকলে গৈ ভাল লাগে কাৰণ অকলে যোৱাৰ এটা ফিল আছে অকলে গৈ কিয় ভাল লাগে অকলে যোৱাত আপোনালোকে একো টেনশ্যন নাথাকে মানে আপোনালোকৰ সিজনৰ কিবা হ'ব ইজনৰ কিবা হ'ব আপুনি অকলে যাব অকলে গৈ ভাল লাগে অকলে আপুনি যিমান ফুৰে সিমান ফুৰি আহিব পাৰে আপোনালোকে যাব নিজে একচাত ভাল লাগিব আৰু

আৰোহীসকলৰ লগতো আপোনালোকে কিছুমান উপায় আপোনালোকৰ বিচাৰি পাবও পাৰে নোপাবও পাৰে কিছুমানে পায় কিছুমানে নেপায় যেনে এতিয়া আপুনি এককভাৱে বাইক চলাই গ'লে আৰু কিছুমানে এককভাৱে বাইক চলাই যাব পচন্দ নকৰে কিন্তু মই কৰোঁ কাৰণ অকলে যোৱাৰ যোনটো মজা আপোনালোকৰ কি ক'ম গৈ ভাল লাগে যাব আপোনালোকেও ময়ো যাওঁ কিন্তু আপোনালোকৰ এতিয়া আপুনি পাহাৰত গৈছে আপোনালোকৰ অচিনাকি মানুহ তাত লগ পাইছে লগ পাই মানে কি হৈছে আপুনি তেওঁলোকৰপৰা সহায় এটাই বিচাৰক সহায়টো আপোনালোকে কৰিলে আপোনালোকৰ কিমান সহায় হ'ল তেনেকৈ কৰি যাব আপোনালোকে আপোনাৰ সহায় কৰিলে আপুনি সহায় কৰি যাব